হেল্ল' অঁ বন্ধু ক'ত আছা হেল্ল' অ কি কৰি এতিয়া কথা এটা হ'ল নহয় আমাৰ ভাওনা এখন পতা কথা আছিলে এতিয়া ভাওনাখনক লৈ আমি আলোচনা এটা কৰিব লাগিছিলে ভাওনাখন ক'ত পতা হ'ব কেনেধৰণে পতা হ'ব আৰু কণ কণ ল'ৰা ছোৱালীক সৈতে পতা হয়নে নাই বয়জ্যেষ্ঠ যটিন লগাই পতা হয়নে নাই তেনেকে কথাটো আলোচনা কৰিব লাগিছিলে এতিয়া হয় হয়

হয় এতিয়া আমি হয় অখ কৰা আগত আমি হেৰি ভাওনাখন ডেটটো আমি চাই ল'ব লাগিব কোন তাৰিখে পাতিলে সুবিধা হ'ব দেওবাৰ দিন এটাত মানে পাতিলে ভাল হয় আৰু বন্ধ দিন তাত চৰকাৰী এতিয়া আমাৰ দীপনদ্বীতাহে আহি আছে একত্ৰিছ তাৰিখে সেইটোতো স্কুল বন্ধেই থাকে চৰকাৰী বন্ধ অঁ এইটো দিন ভালেই আছিলে এটা তাকো ওচৰে চাপিলে তাকে আমাৰ কামখিনি মানে ল'ৰালৰি কৰিব লাগিব দিনে ৰাতিয়ে ৰিহাৰ্চেল কৰিব লাগিব তাৰ উপৰি আকৌ আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ মানুহখিনিক গোটাব লাগিব ভাওনাখন কেনেধৰণে পাতিলে কি হ'ব দানবীৰ নাট নহয় দানবীৰ নাটখন বেয়া নহয় বাৰু এনেকে হৰিচন্দ্ৰ উপাখ্যান আৰু ধৰি লওক ৰুক্মিনী হৰণ পাৰিজাত হৰণ আৰু নিসিংহ মৱাৰি ঢেৰ আছে এতিয়া ছুটী এখনত পাতিলে ভাল হ'ব তাৰমানে ধৰি লওক দুই তিনি ঘণ্টামানত ভাওনাখন শেষ হয় যেন অঁ ৰাতি ৰাতিপুৱালৈকে থাকিলেও আজিকালি ভাওনা নাচাই এতিয়া সৰুৱেখিনি মানে সৰু ল'ৰা ছোৱালীখিনি বেছি গুৰুত্ব দিয়ে ডাঙৰ মানুহতকৈ এতিয়া সৰুখিনি লগালে ভাল হ'ব হয় আৰু দিনৰ ভাগত দিনৰ ভাগত আমি বেলেগ অনুষ্ঠানো কৰিব পৰা হ'ব নহয় অঁ সেই কথাখিনি আলোচনাটো কৰিব লাগিছিলে অ তাপা ঠিক আছে বাৰু হ'ব পিছত কথা পাতিম বাৰু আলোচনা কৰিম বাৰু এ এতিয়া পাৰিলে গধূলি টাইমত আমি দুজন লগ হ'ম লগ হৈ পেলাই আলোচনাটো কৰিম কি নাটক পাতোঁ আৰু গাঁৱৰ মা মানুহখিনিকো জনাম আৰু গটাই মেলি ক'ম আৰু আমি ভাওনা এখন পাতিবলৈ লৈছোঁ এনেকুৱা তেনেকুৱা কথা ধৰি লওক কেনেকুৱা আ কেনেকুৱা ধৰণৰ ভাওনা পাতিলে ভাল হ'ব কি ভাওনা পাতে আলোচনাটো কৰোঁ আৰু ঠিক আছে বাৰু পিছত লগ পাম বাৰু এতিয়া ৰাখিছোঁ